মই চিলাই গোঁঠা কাম কৰি বহুত আনন্দ পাওঁ এনেই থাকি বেয়া পাওঁ সেইবোৰ কৰি বৰ ভালপাওঁ আৰু কৰি তেনেকৈ আগতে কৰি পেলাই ঘৰখনো চলাইছিলোঁ নিজেও পিন্ধিছিলোঁ এতিয়া নোৱাৰোঁ আৰু এতিয়া হেৰিও হ'লোঁ বয়সও কথা এটা আছে এতিয়া এৰিলোঁ আৰু হ'লেও মই এতিয়াও চখ আছে কৰিবলৈ খালী অভাৱ অঁ আমি বৰ অভাৱত থকা মানুহৰ আগতে অভাৱতে গ'ল তাৰ মাজতে কৰিছিলোঁ এতিয়া কৰিবলৈ চখ আছে খালী নকৰাহে হৈছোঁ আৰু এতিয়াও চখ আছে এতিয়াও মোৰ মেচিন এটা চিলাই কাপোৰ চিলাবলৈ চখটো থাকিলে উভিনশালখন ব'বলৈ চখটো থাকিলে সেইকেইটা চখ অভাৱৰ যহতে আমি দুখীয়া মানুহ নাপালোঁ এতিয়াও মোৰ সেইকেইটা বস্তুলৈ বিৰাত হেঁপাহ এটা থাকিলে কাপোৰ চিলোৱা মেচিনটো ল'বলৈ সেইটো মই মৰালৈকে মোৰ সেইটো মনত থাকিলে আৰু ল'ব নোৱাৰিলোঁ আৰু আমাৰ চাকৰি বাকৰি নাইকিয়া মানুহ আমাৰ অভাৱ মানুহ ল'ৰা ছোৱালীকে খুৱাম নে নিজেই পিন্ধিম নে লোকৰ তাঁত সূত বৈ চিলাই তিলাই কৰি আৰু ল'ৰা ছোৱালীকো তেনেকৈয়ে তুলিলোঁ ল'ৰা ছোৱালীকেইটাও কাম বন কৰি মেলি মানুহজনৰো চাকৰি বাকৰি নাই অৱস্থা বেয়া এই সেইকেইটা চখ কৰিবলৈ কিন্তু মোৰ পুৰা মন থাকিলে সেইকেইটা নাপালোঁ এতিয়া বাদ দিলোঁ আৰু এতিয়া কি কৰিম আৰু এতিয়া বয়সৰ কথা আহিলে ল'ৰা ছোৱালীও ডাঙৰ দীঘল হৈ আহিছে হ'লেও এতিয়া মনটো চখ কৰিবলৈ এতিয়াও আমাৰ মন আছে নাইকিয়া নহয় মনটো এতিয়াও পৰা নাই পাৰিলে যে এতিয়াও কৰিম এনেওতো এতিয়া তাঁত সূত বৈয়ে থাকোঁ পথাৰলৈ গৈয়ে থাকোঁ এই চিলাই তিলাই কৰিবলৈ এৰিছোঁ আৰু গোঁঠিবলৈ মেলিবলৈ এতিয়াও আমাৰ মনটো ইমানেই আনন্দ লাগে এইবোৰ কৰি অনবৰত এইবোকে কৰি থাকিবলৈ মন যায় এতিয়া ল'ৰা ছোৱালীবোৰে আকৌ এইবোৰ কৰি ভাল নাপায় নহয় তেহেঁতক ক'লেও তেহেঁতে সেইবোৰ হেৰিকে নকৰে অকল তেহেঁতে কিনি অনা বস্তু আৰু ক'ত ধুনীয়া বস্তু ওলাই জাকজমক সেইবোৰহে চায় আগৰ বস্তুবোৰতো আন নাপায় আগৰ যে ইমান ধুনীয়াকৈ চিলাই তিলাই কৰি যে টেবুল ক্লথ গাৰু ওৱাৰ এইবোৰ যে বনাই কি মজা লাগে পাৰি থ'লে টেবুলখনত পায় টেবুল ক্লথখন পাৰি থ'লে কেনেকুৱা ধুনীয়া লাগে মোৰ এতিয়ালৈকে আছিলে মোৰ হাতৰ টেবুল ক্লথ এতিয়া এই আজি অলপ দিনৰ পৰাহে ফাটিছে এবছৰমান হ'ল আৰু মোৰ হাতৰ গাৰু ওৱাৰ চাৰু ওৱাৰ গোঁঠা আমি ঊলেৰেগোঁঠো গাৰু ওৱাবোৰ সেইবোৰ গাৰু ওৱাৰও বহুত দিনলৈকে আছে এই শৰাই থকাটো এতিয়াও আছে বাৰু সকাম চকামত লাগে হুঁচৰি গোৱা আহিলে লাগে সেইবোৰ ভালকৈ থৈ দিছোঁ শৰাই ঢকা চৰাই ঢকা আকৌ এইবোৰ ড্ৰেচিঙত পৰা ঊলৰ ড্ৰেচিংখন ঢকা আগতে মানুহক গোঁঠি গোঁঠি দিওঁ ঊলৰ ড্ৰেছিঙত একদম হেৰি আইনাখন ঢকা কি ধুনীয়াকৈ গোঁঠি দিওঁ কাণত খুৱাই দিওঁ এতিয়াতো সেইবোৰতো ল'ৰা ছোৱালীয়ে নকৰেই আমাৰ দিনত সেইবোৰও কৰিছিলোঁ এতিয়া আৰু নকৰা হ'লোঁ আৰু এইবোৰ গোঁঠিবলৈ এৰি দিলোঁ আৰু কোনোও নগোঁঠে কাৰো শ্ৰদ্ধা নাই আৰু আমাৰো অভাৱ মানুহ গুলী এটা আনিবলৈ পইচা পাতিও কথা আছে এইবোৰ বাদ দিলোঁ আৰু আগতে তেনেকৈয়ে কৰি পেলাই ঘৰখন চলাইছিলোঁ আৰু ঢেৰ কৰি পেলাই ঘৰ চলালোঁ এতিয়া আৰু এৰিছোঁ আৰু ল'ৰা ছোৱালীও ডাঙৰ দীঘল হ'ল আৰু এতিয়া যেন তেনে খাওক আৰু এইবোৰ কৰিবলৈ আহিলোঁ কিন্তু চখটো আছে আকৌ চখ এতিয়াও আছে